উত্তৰ পূৰ ভাৰতত অৱস্থিত অসমত কেটবোৰ ইক' টুৰিজিমৰ সুবিধা আছে যাৰ ফলত পৰ্যটকসকলে ইয়াৰ চহকী জৈৱ বৈচিত্ৰ অভিজ্ঞতা লাভ কৰাৰ লগতে পৰিৱেশ সংৰক্ষণত অৰিহণা যোগায় এই সুবিধাসমূহৰ ভিতৰত কিছুমান হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভাৰতীয় গড় জনসংখ্যাৰ বাবে পৰিস্থিত কাজিৰঙাত বাঘ হাতী আৰু অসংখ্য চৰাই আশ্ৰয় আছে পৰ্যটকসকলে চাফাৰী ভ্ৰমণ প্ৰকৃতি ভ্ৰমণ আৰু চৰাইবোৰ চোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে মানস ৰাষ্ট্ৰীয় উদ্যানত ইউনেস্কৰ বিশ্ব ঐতি ঐতিহাজ্য ক্ষেত্ৰত মানসত বিলুপ্ত প্ৰায় বংবাগ আৰু পিগমি সাগকে ধৰি বিভিন্ন ধৰণৰ বন্যপ্ৰাণী বাসস্থান দৰ্শকে জিপ চাফাৰী হাতীযাত্ৰা আৰু ৰিভাৰ ৰাফ্টিঙৰ জড়িয়তে উদ্যানখনক অন্নৱেেশণ কৰিব পাৰে নামেৰি ৰাষ্ট্ৰীয় উদ্যান এই উদ্যানখনত বিভিন্ন প্ৰজাতিৰ যেনে বগা পাখি থকা কাঠ হাঁহ আৰু বংবাগৰ জনসংখ্যাৰ বাবে বিখ্যাত পৰ্যটকসকলে চৰাই চোৱা নদী ৰাফ্টিং ট্ৰেকিং আদি কামত লিপ্ত হ'ব পাৰে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এই উদ্যানখনত ইয়াৰ অতীতৰ জলসায় আৰু পৰিভ্ৰমী চৰাইকে ধৰি বিভিন্ন ধৰণৰ পক্ষীপ্ৰাণীৰ আৰু বাবে জনাজাত এই অন্যান্য পৰিৱেশ তদন্ত পৰ্যটকসকলে নাও চাফাৰী চৰাই চোৱা আৰু ট্ৰেকিং উপভোগ কৰিব পাৰে আৰু বহুতো আছে